এটো ফোন হয়নে হেল্ল' অ' হেল্ল' অ' হেৰি দাদা মাংস লাগিছিল মানে বিয়াৰ কাৰণে অৰ্ডাৰ দিব পাৰিম নেকি অ' অ' ছাগলী মাংস লাগিছিল পঠা অ' এনে কিলো কে কিমান দি আছে কিলো অ' অ' হেৰি বিশ কিলো মাংস লাগে অকণমান কমাই দিব হেৰি ঘৰত দি নাযায় নেকি মানে অৰ্ডাৰ দিলো হয় বিয়াৰ দিনা যাতে দি গ'লে ভাল হ'ল হয় তাৰিখটো এই অহা মাহৰ মানে জুনৰ বিশ তাৰিখ

অ' অ' এডভাঞ্চ এডভাঞ্চ অকণমান অ' হ'ব বাৰু মই আজি গধূলি মানে অকণমান দেৰিকৈ যাই কেনে এডভাঞ্চ দি আহিম অ' কিমান কিমান মান দিব লাগিব এডভাঞ্চ অ' হ'ব দিয়ক হেৰি কি বুলি কয় অৰ্ডাৰটো দি আহিব ন ঘৰতে অ' অ' ঠিক আছে নহয় নহয় জুনত জুনত দিয়ক ঠিক আছে অ' হা হা মাছ নালাগে মাংসই লাগে হ'ব দিয়ক